অঁ হেল্ল' অ' বিয়াত যাবিনে অঁ মই যাম ৰ যাব লাগিব লগহে নাই বৈনী বিয়া আৰু অ' কি কি পিন্ধি যাবি এ অঁ মেখেলা চাদৰ পিন্ধি যাম দে একে একে হৈ অঁ আৰু মেক আপ অঁ মাতিব লাগিব ৰ মেক আপ আৰ্টিষ্ট নামাতিলে কেনেকৈ হ'ব যাব লাগিব ইয়াত গা সেই পিলপিলিত যাম দে পিলপিলিত গ'লে সোনকালে পাম মানে এতিয়া গাড়ী পাওঁ বা নাপাওঁগৈ পিলপিলিততো ভয় নাই ভালকৈ যাব লাগিব দেই অঁ থাকিব লাগিব আজি যাই কেনে থাকি কালি পুৱা আহিম দে আমি

অঁ বিয়াৰ পিছদিনা আহিব লাগিব অঁ দে মই যাম দে একেলগে অঁ মই ফোন কৰিম আৰু যাই দেখি মই তোহাৰ ঘৰৰ অঁ হ'ব দে